নলবাৰী জিলাত উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱসমূহ আমি যদি ক'ব যাওঁ মানে ভঠেলি এটা ৰাস মহোৎসৱ এটা ভঠেলিত মানে আগতে আমি ভঠেলি উৎসৱ আগতে ফিল্ডত পাতে একদম ডাঙৰ কে হেৰি কৰি পাতে আমি যাওঁ চাব যাওঁ বহুত কিবা কিবি মেলা চেলা হয় আমি বস্তু কিনো ৰাসটোতো মানে নলবাৰীৰ অসমৰ অসম বিখ্যাত মানে নলবাৰীৰ ৰাস বহুত দিনীয়াকে ৰাস হয় মানে বহুত মানুহ বাকী মানে মানুহবিলাক উজনি অসমৰ বাকী বিভিন্ন চাইদৰ মানুহ যদি ৰাস চাব আহে মানে নলবাৰীৰ ৰাসৰ নাম ল'বই মানে গোটেই অসমৰ থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰবিলাক নলবাৰী ৰাসত গোটেইকেইখন পাতেই আৰু মানে বহুতদিনীয়া ক'ব গ'লে মানে প্ৰায় এমহীয়া মানে কে ৰাস মানে বহুত আয়োজন কৰে গোটেই নলবাৰীৰ মানুহবিলাকে আয়োজন কৰে বহুত ডাঙৰ মেলা হয় মানে আৰু এখন নহয় মানে বহুকেইখন এনেকৈ পেণ্ডেল পাতি পাতি পাতি পাতি ৰাস হয় কৃষ্ণ লীলা হয় বিভিন্ন মূৰ্তি চূৰ্তিৰ এইবিলাক পূজা দৰ্শন পাতি হয়